মোৰ সাধাৰণতে সকলো মানুহৰ সৈতে বা বেলেগ ব্যক্তিৰ সৈতে আহাৰ গ্ৰহণ কৰি ভাল লাগে কাৰণ অকলে যেতিয়া আহাৰ গ্ৰহণ কৰা যায় তেতিয়া আহাৰ গ্ৰহণ কৰাত যিটো স্বাদ বা যিটো তৃপ্তি পোৱা যায় তাতকৈ বেছি তৃপ্তি পোৱা যায় যেতিয়া বিভিন্ন ব্যক্তিৰ লগত বা সৰহ ব্যক্তিৰ সৈতে যেতিয়া আহাৰ গ্ৰহণ কৰা যায় কাৰণ সৰহ ব্যক্তিৰ সৈতে যেতিয়া আহাৰ গ্ৰহণ কৰা যায় তেতিয়া বিভিন্ন কথা বতৰাৰ মাজেৰে আহাৰ গ্ৰহণ কৰা যায় আৰু সেই আহাৰ গ্ৰহণ কৰাৰ মাজত কেতিয়াবা আহাৰত থকা সামান্য ঋণাত্মক দিশটো চকুত নপৰে তাৰ ফলত মানুহে সোনকালে খাদ্য শেষ কৰিব পাৰে বা আহাৰ সোনকালে শেষ কৰিব পাৰে গতিকে সাধাৰণতে সকলোৰে লগত বা ব্যক্তিসকলৰ লগত বা ঘৰৰ আন আন সদস্যসকলৰ লগতহে মোৰ আহাৰ গ্ৰহণ কৰি ভাল লাগে মই সাধাৰণতে আহাৰ গ্ৰহণ কৰিবলৈ যেতিয়া ব্যক্তিক নিমন্ত্ৰণ কৰোঁ সেই নিমন্ত্ৰণৰ ক্ষেত্ৰত মই সাধাৰণতে বন্ধ বাৰবোৰ নিৰ্বাচন কৰি লওঁ কাৰণ যিহেতু মই ৰান্ধি ভাল পাওঁ বিভিন্ন খাদ্য প্ৰণালীৰ প্ৰতি মোৰ যিহেতু চখ আছে সেয়েহে মই বন্ধবাৰ অনুসৰি আলহীক দুপৰীয়া বা ৰাতি যি সময়তে নহওক বন্ধ বাৰ অনুসৰিহে মই ব্যক্তিক আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাওঁ কাৰণ ইয়াৰ এই ক্ষেত্ৰত মই ব্য়ক্তিগৰাকীৰ সুবিধা অসুবিধাখিনি প্ৰতিও গুৰুত্ব আৰোপ কৰি দুপৰীয়া বা ৰাতিৰ সময়টো নিৰ্বাচন কৰি ব্যক্তিসকলক মই নিজ হাতেৰে ৰান্ধি খোৱাই যিহেতু ভাল পাওঁ সেইহে ৰাতি বা দুপৰীয়া বন্ধৰ বাৰতহে মই আহাৰ গ্ৰহণ কৰিবৰ বাবে নিমন্ত্ৰণ কৰোঁ বহুলোকে একেলগে আহাৰ গ্ৰহণ কৰা স্থানৰ ভিতৰত মই বিয়ালৈ গৈ বা বিয়াত মই আহাৰ গ্ৰহণ কৰি পাইছোঁ বা অভিজ্ঞতা লাভ কৰি পাইছোঁ সেই অভিজ্ঞতাও বিশেষভাৱে মোৰ কাৰণে বিশেষ উল্লেখযোগ্য কাৰণ বিভিন্ন যিহেতু মই কৈছোঁৱে যে মই আহাৰ বিভিন্ন ব্যক্তিৰ সৈতে গ্ৰহণ কৰি ভাল পাওঁ সেইহে বিয়া বা বেলেগ আন এনেধৰণৰ সমজুৱা অনুষ্ঠানত বা সামাজিক অনুষ্ঠানত মই আহাৰ গ্ৰহণ কৰি ভাল পাওঁ তাত বিভিন্নজন ব্যক্তিৰ সৈতে যেতিয়া সন্মুখীন হোৱা যায় বা লগ পোৱা যায় তেতিয়া সেই ব্যক্তিসকলৰ সৈতে আত্মীয়তা গঢ়ি উঠাৰ উপৰিও সেই আহাৰ গ্ৰহণ কৰা একেলগে বহু দিনৰ মূৰত লগ পোৱা ব্যক্তিসকলৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰাৰ তৃপ্তি লাভ কৰাৰ অনুভূতিও বিশেষভাৱে উল্লেখযোগ্য